ৰাজ্য এখন দৰ্শন কৰা সময়ত ভ্ৰমণকাৰীসকলে স্থানীয় সম্প্ৰদায় আৰু অৰ্থনৈতিক দিশত বিভিন্ন ধৰণৰ সহায় কৰি আহিছে যেনে ক'বলৈ গ'লে এনে ভ্ৰমণকাৰীৰ বাবেই স্থানীয় ৰাস্তা পথবোৰ পকীকৰণ হৈছে বা উন্নত হ'ব ধৰিছে আৰু এনে ভ্ৰমণকাৰীৰ ভ্ৰমণকাৰীয়ে দেশকো অৰ্থনীতিকত অৰ্থনৈতিকভাৱে সহায় কৰিছে আৰু লগতে এনে ভ্ৰমণকাৰীৰ বাবে স্থানীয় বা থলুৱা পৰিবহণ ব্যৱস্থা উন্নত হ'ব ধৰিছে আৰু ইয়াৰ লগতে অসমীয়া যোনবোৰ থলুৱা সাজ পাৰ বা অসমীয়াসকলৰ স্থানীয়ভাৱে নিৰ্মিত ৰুমাল গামোচা ইত্যাদি সিহঁতে ক্ৰয় কৰে যাৰ ফলত অসমীয়া লোকৰো সংস্থাপন হৈছে বা দুই এক পইচা পাবলৈ সক্ষম হৈছে আৰু ইয়াৰ লগতে অসমীয়া লোকৰ সিহঁতৰ খাদ্য খাদ্যবোৰ অৰ্থনৈতিকভাৱে সহায় কৰিছে যেনে আৰু ঢেকীয়া ভাজি বা পুখুৰীৰ মাছ ঔটেঙা বিভিন্ন ধৰণৰ খাদ্যবস্তু সঞ্চয়ো হ'ব ধৰিছে আৰু এনেবোৰ ভ্ৰমণকাৰীয়ে আমাৰ দেশৰ অৰ্থনীতিত বিকাশ কৰাত সহায় কৰে